বিয়া যদি আমি বিয়াৰ কথা অসমৰ অসমৰ পৰা যদি আমি বিয়াৰ কথা পাতিব যাওঁ অসমৰ বিয়াসমূহ কইনাক বহুতো উপহাৰ দিয়ে যেনেকৈ আমাৰ হৈ গৈছে বিছনা আলনা বা বহুতো সা সামগ্ৰী যে ঘৰত ব্যৱহাৰ কৰিব পৰা যেনেকৈ ৱাশ্বিং মেচিন ফ্ৰীজ বা বহুতো কি আমাৰ পাকঘৰৰ সামগ্ৰী কিন্তু বেছিকৈ আমি দেখা দেখোঁ যদি ধনী ঘৰ বা দুখীয়া ঘৰ আমি দেখোঁ ধনী ঘৰৰ সামগ্ৰীবোৰ হ'ল যেনেকৈ ৱাশ্বিং মেচিন ফ্ৰীজ আৰু বহুতো দামী দামী বস্তু কিন্তু আমি যদি দুখীয়া ঘৰত দেখা যাওঁ তেওঁলোকে বেছি কাপোৰ বা বহুতো সৰু সুৰা সামগ্ৰী বা কম খৰচতে শেষ হোৱা সামগ্ৰী তেওঁলোকে দিয়ে বা আমি দেখিব পাওঁ কাপ প্লে'ট বা বহুতো সামগ্ৰী কাপ প্লে'ট পইচা বা আপুনি দেখিব পাৰে কাপোৰ কাপোৰো কাপোৰ আমাৰ বহুতো কাপোৰ এটা তোমাৰ উপহাৰ হিচাপে আমাৰ কইনাক দিয়া হয় আৰু বিয়াত যেনেকৈ তোমাৰ হৈ গৈছে আৰু বহুতো কিটচেনত ইউজ কৰা সামগ্ৰী সা সামগ্ৰী আৰু বা চকী টুল বা বে'ডশ্বিট চেটশ্বিট বা আপোনাৰ ইষ্ট্ৰি বহুতো এনেকুৱা বহুতো উপহাৰ দিয়া বস্তু আছে কিন্তু বিয়াত বেচিকেলী আমি ক'ব গ'লে যদি আমি যৌতুকৰ কথা পাতোঁ যৌতুকৰ কথাত এক্সোৱেলী আমাৰ গাঁৱৰ পিনে আমাৰ বহুতো প্ৰচলিত আছিল কিন্তু এতিয়া যিহেতু নতুন চৰকাৰৰ আগমন হৈছে যেনেকৈ বি জে পি চৰকাৰ আৰু এই বস্তু বহুতো বন্ধ হ'ব ধৰিছে আৰু মই ভাবোঁ যে এই বস্তু বন্ধ হোৱাটোৱে বেছি আমাৰ কাৰণে ভাল হ'ব কিয়নো এই বস্তুৱে আমাৰ বহুতো মানুহৰ জীৱন ধ্বংস বা জীৱন ধ্বংস কাৰণেও প্র কাৰণ বনিছে বা বহুতো যেনেকৈ আৰু বহু প্ৰব্লেমৰ কাৰণো হৈছেগৈ